মই মোৰ চাকৰি কেৰিয়াৰত নিজক এজন ভাল সুদক্ষিত মানুহ হ'ব বিচাৰোঁ আৰু মই নিজে এজন যাতে ভাল ব্যক্তি ব্যক্তি হ'ব পাৰোঁ যাতে যিখিনি মই পঢ়োঁ আৰু যিখিনি মই কষ্ট কৰিছোঁ সেইখিনি যাতে মোৰ কামত লাগে আৰু আমি যি দৈনন্দিন জীৱনত বেলেগক যাতে সহায় কৰিব পাৰোঁ এনেধৰণৰ কামবিলাক কৰি আগুৱাই যাব লাগে তাৰপিছত নিজকে নিজক যাতে এজন সু সুৰক্ষিত মানুহ হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিব পাৰোঁ আৰু যাতে আমি যিবিলাক চাকৰি সেই চাকৰি তাকৰি যিবিলাক কেৰিয়াৰত যিবিলাক দায়িত্ব থাকে সেইবিলাক যাতে আমি নিজে সেই কৰিব পাৰোঁ পালন কৰিব পাৰোঁ তাৰে আশা কৰোঁ আৰু যাতে নিজে যিখিনি কাম কৰিব পাৰোঁ সেইখিনি যাতে আমি কৰিয়েই আমি আগুৱাই লৈ যাব পাৰোঁ আৰু সাধাৰণতে আমি চাকৰি কৰিবলৈ গ'লে আমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এগ্জাম হ'ব তো সেইবিলাক এগ্জাম ক্লেৰিফাই কৰিবৰ কাৰণে আমি ভালদৰে প্ৰস্তুতি চলাব লাগিব তাৰ ফলত আমি এটা ভাল স্থান পাব পাৰিম নিজকে স্থানত সদায় স্থাপন কৰিব পাৰিম তো তাৰ কাৰণে আমি সৰুৰ পৰাই কষ্ট কৰিব লাগিব আৰু লগতে আমাৰ যিটো কুৱালিফিকেশ্য়ন সেইটোও যাতে আমাৰ ঠিক থাকে তাৰ কাৰণে আমি স সৰুৰে পৰা যিটো সেই দৈনন্দিন কথা কোৱা সেই সেইটো যদি আমি নিজকে নিয়মানুৱৰ্তিভাৱে আমি চলাই যাব পাৰোঁ আমাৰ প্ৰচেষ্টা আমি সদায় চলাই যাই থাকিব লাগিব তো এনেদৰে আমি আমাৰ যিটো চাকৰি কেৰিয়াৰ আছে সেইটো আমি সেই কৰিব পাৰিম স্থাপন কৰিব পাৰিম আৰু ঠিক তেনেদৰে আমি নিজৰ কথা চব ভাবিলেও নহ'ব বেলেগৰ সকলোৰে কথা আমি ভালদৰে বুজিব লাগিব তো এনেধৰণৰ আমি কামবিলাক কৰিলে যাতে যাতে আমাৰ কোনোধৰণৰ বা বেলেগৰো কোনো হেৰি নহয় অসুবিধা নহয় তেনেদৰে আমি কামবিলাক কৰি যাব লাগে আৰু এই এনেধৰণৰ যিবিলাক কাম আছে যিবিলাক কামৰ পৰা আমাৰ সমাজত প্ৰভাৱ পেলায় তেনে তেনেকুৱা কাম আমি কৰিব নালাগে তো এইখিনিয়ে আছিল তাৰপাছত